হেল্ল' অঁ বাইদেউ চিনি পাইছেনে অঁ ভাল ভাল এই আপোনালোকৰ ভালনে এই কথা এটাৰ কাৰণে ফোন মাৰিলোঁ মই মানে আমাৰ কেইবাগৰাকীও মহিলা মোৰ লগত ওলাইছে এই শিৱসাগৰত এই পুৰণা ঠাইবিলাক চোৱা হেঁপাহেৰে সেইকাৰণে তেওঁলোকে মই বোলো মোৰ চিনাকি এগৰাকী আছে ফোন এটা মাৰি চাওঁ তেওঁ নিজৰ জেগাডোখৰৰ বিষয়ে খুব ভালকৈ জানে হেৰি সেইকাৰণে বোলো ফোনটো মাৰিলোঁ হেৰি যাবলৈ গাড়ী আমি গাড়ীয়ে লৈ যাম বাৰু বাৰগৰাকীমান যাম এতিয়া থকা মেলা সুবিধা থকা মেলা সুবিধা হ'বনে

আমি যদি দিনটো ধৰি লওক গাড়ী লৈ যাম ন সময় যদি হয় তেতিয়া ধৰি লওক আমি প্ৰথম শিৱসাগৰ শিৱদৌল চালোঁ তাৰপিছত ওচৰতেতো ৰংঘৰ আছে শিৱদৌলৰপৰা ৰংঘৰলৈ যাবলৈ সুবিধা হ'ব নাই বাইদেউ

অঁ অঁ

অঁ হোটেল ওচৰতে আছে নহয়

অঁ

অঁ অঁ অঁ অঁ এনেই খৰচ পাতি কিমানমান হ'ব বাৰু আমি আগতে নাই যোৱা যে

অঁ অঁ এই হেৰি কিবা হেৰিয়াত গেটত ন অঁ অঁ এই তাৰপিছতে আমি কাৰেংঘৰ চাবপৰাও হ'ব

অঁ অঁ হয় অঁ

অঁ অঁ

আমি এতিয়া গোটেই কেইগৰাকীয়ে কথা পাতি ল'ব লাগিব যে তেওঁলোকে থাকিবপৰাকৈ গোটেই কেইগৰাকীয়ে থাকিলে ধৰি লওক আমি গোটেই জেগাবোৰ চাব পাৰিম শিৱসাগৰ জিলা ধৰি লওক গোটেইবোৰ চাব পাৰিম এইফালে শুনিছোঁ এই নগালেণ্ডৰ ওচৰতে কৈছে শিৱসাগৰ নগালেণ্ড চোৱাৰো হেৰি আছিলে অঁ অঁ

অঁ অঁ আমি এনেই শুনিছোঁ আৰু এই ধৰি লওক এই আজিকালি আৰু মোবাইলতো এইবোৰ হেৰি পায় নাই কিবা হেই নামচাং নচাং লোচাই পানী এনাাসী এইবিলাক মানে সেই মোবাইলত এইবোৰ চাৰ্ছ কৰিলে চাব পাৰে যে এতিয়া শুনিছোঁ সেইকাৰণে বোলো এনেই মোবাইলতে চোৱা নিজে চকুৰে চাই আহিলে ভাল হ'ব

অঁ

এই আমি বাৰজনী মানুহ গ'লে ধৰি লওক আমি হেৰি লৈ গ'লেও বলেৰ' এখন লৈ গ'লেও আমাৰ নহ'লে বলেৰ' এখন লৈ গ'লে আমাৰ বলেৰ'তে ধৰিব বাৰগৰাকী মানুহ অঁ অঁ এইটো ড্ৰাইভাৰক সুধিব লাগিব আমি তেওঁৰ লগত আলোচনা কৰিম কিমান তেল পৰিব ধৰি লওক কিমান কিলোমিটাৰ হ'ব আমাৰ ধেমাজিৰপৰা ধৰি লওক এই হেৰিয়ালৈ শিৱসাগৰলৈ এইখিনি ড্ৰাইভাৰক আমি সুধিম ড্ৰাইভাৰ মানুহ জানিব তেওঁলোকে এনেও গাড়ী চলাই ভাড়া মাৰি থকা মানুহ কিমান দূৰ ধৰি লওক কিমান হেৰি দূৰত্ব হ'লে কিমান হেৰি লয় এতিয়া তেতিয়াহ'লে বাৰু আপুনি তেতিয়া এইখিনি সুবিধাখিনি কৰি দিব ন যেন তেনে ধৰি লওক আমিতো এতিয়া প্ৰথম যোৱা আগত যোৱা নাই এনেই ধৰি কিতাপে পত্ৰইহে অসমৰ হেৰিবিলাকৰ বিষয়ে শুনিছোঁ অঁ সেইকাৰণে চোৱা চাবলৈ গোটেই কেইগৰাকীয়ে হেঁপাহ কৰি আছে চাবলৈ যোৱা ইচ্ছা কৰি আছে আৰু মই সেইকাৰণে বোলো আৰু চিনাকি বাইদেউ এগৰাকী আছে এই অঁ

অঁ অঁ নাই বাৰু যদি আমি গোটেই গোটেইবোৰে ঠাইবিলাক চাওঁ বুলি ক'লে তেতিয়াতো থাকিব লাগিব গোটেইখিনি চাই যাওঁ বুলি ক'লে এই

অঁ অঁ অঁ অঁ অঁ অঁ

হয় হয় সেয়া বাৰু ভালেই লাগিলে আপোনাৰ লগত পাতি কথাখিনি এতিয়া আপুনি ইমান ধুনীয়াকৈ কৈছে জেগাবোৰ আমাৰ চোৱা হেঁপাহ আছে এতিয়া সহায় সহযোগ আপুনি কৰিব আৰু

অঁ অঁ অঁ

আমাৰ সুবিধা হ'লে আমি ধৰি লওক তেনেকুৱা জেগাত ধৰি লওক আমি বস্তু যদি বনোৱা মেলোৱা ধৰি লওক চৰু কেৰাহী এইবিলাক লৈ গ'লে আমাৰ সুবিধাও হ'ব ন বজাৰ চজাৰ কৰি লৈ গ'লে এনেই ধৰি লওক অঁ অঁ

অঁ অঁ অঁ

অঁ অঁ এতিয়া অঁ অঁ অঁ

নহয় বাইদেউ কথা এটা সোধোঁ এগৰাকীৰে ল'ব ন পঞ্চাছ টকাকৈ তেতিয়া গোটেই কেইগৰাকী গ'লে তেওঁলোকৰ পইচাও বেলেগ বেলেগ হব অঁ

অঁ

পাতিম আমি গোটেইকেইগৰাকী গোট খাই কথা পাতি তাৰপিছত কোনদিনা যোৱা হয় আপোনালৈ যোৱাৰ আগতে ফোন মাৰিম আপুনি খালি ফোনটো ৰিচিভ নকৰাকৈ নেথাকিব বাইদেউ অঁ অঁ ঠিক আছে হ'ব বাইদেউ ফোনটো ধৰিব অঁ অঁ হ'ব দিয়ক